সৰু থাকোঁতে চিকিৎসা পদ্ধতিবিলাক বেলেগ ধৰণৰ আছিল আজিকালিৰ দৰে নহয় মানে কাৰোবাৰ যদি জ্বৰো হৈছে বা কিবা অসুখ হৈছে সেই গাঁৱত এটা ডক্টৰ এটা থাকে তেওঁৰ ওচৰত যাওঁ গ'লে তেওঁ সেই যিয়ে বেমাৰ নহওক অ' মিক্সাৰ দে বটল এটাত পানী ভৰাই দিয়ে দি পেলাই কাগজ এখনত দাগ কাটি কাটি দিয়ে বোলো দিনে দুই দাগ কৰি খাবি যা ভাল হ'ব যা সেই লৈ আহোঁ লৈ আহি সেই দিনে সেই দাগবিলাক হিচাপ কৰি কৰি ঔষধবিলাক খাওঁ সেনেকৈ ভাল হ'ব কিবা এটা বিশ্বাসতেই নেকি সেনেকৈয়ে ভাল হয় আজিকালি চিকিৎসা পদ্ধতিবিলাক বেলেগ হৈছে দিয়কচোন আজিকালি বহুত উন্নত হৈছে কিন্ত এটা কথা আগে ডাক্তৰবিলাকে হাতত ধৰিয়েই ক'ব পাৰিছিল কি হৈছে কি হোৱা নাই কিন্তু আজিকালি সেই ব্যৱস্থাটো নাই আজিকালি সব পৰীক্ষা তেজ পৰীক্ষা কৰিব লাগিব শৌচ পৰীক্ষা কৰিব লাগিব পেচাব পৰীক্ষা কৰিব লাগিব আৰু তাতো যদি ভাল ৰিজাল্ট নাহে তেতিয়াহ'লে আলট্ৰাচাউণ্ড কৰিব লাগিব চিটিস্কেন কৰিব লাগিব ক'ত কিমান কিযে কৰিব লাগে কিন্তু আগততো সেনেকুৱা নাছিল আগতে ডাক্তৰে হাতত ধৰিয়ে কৈছিল তোমাৰ এনে হৈছে এই খালেই ভাল হ'ব অৱশ্যে আজিকালি বিজ্ঞানৰ যুগতো আজিকালি অলপ নিখুঁট পদ্ধতি ওলাইছে এতিয়া আগত কৰি বহুত উন্নত হৈছে আৰু কোভিডৰ কথা ক'ব গ'লে কোভিড অৱশ্য মোৰ হোৱা নাই মই বৰ সাৱধানত চলিছোঁ তাৰমানে বহুত চৰকাৰে বান্ধি দিয়া এছঅ'পি মতে চলি গৈছোঁ গতিকে কোভিডে মোক আক্ৰান্ত কৰা নাই তাৰপিছততো ইঞ্জেকশ্যনেই ল'লোঁ বুষ্টাৰ কিন্তু লোৱা ন'হল তেনেকৈ বৰ্তমান চিকিৎসা পদ্ধতিটো বেয়া লগা নাই বৰ্তমান উন্নতহে আগতকৈ